মই বিদ্যুতৰ কিছুমান বিপদৰ বিষয়ে জানো যেনে বিদ্যুতৰ পৰা বহু ধৰণৰ ক্ষয় ক্ষতি হয় যি বিদ্যুতৰ পৰা আমি মহানগৰীত হৈ থকা কিছুমান ঘটনা শুনিয়ে থাকোঁ যোৱা বছৰ তেজপুৰতো এনে এবিধ ঘটনা হৈ গৈছে আমাৰ তেজপুৰ চ'ক বজাৰত গতিকে বিদ্যুতৰ পৰা আমি যিমান পাৰোঁ সাৱধান হ'ব লাগে আৰু বিদ্যুত সংৰক্ষণো কৰিব লাগে যদিহে বিদ্যুত সংৰক্ষণ নকৰোঁ তেনেহ'লে আমাৰ পিছৰ প্ৰজন্মই এইখিনি বস্তু হয়তো নাপাবও পাৰে তো আৰু সেইবোৰৰ পৰা আমি বহুত সাৱধানো হ'ব লাগে যদিহে আমি ৰাস্তাত বা কেতিয়াবা বৰষুণ বতৰত যদি বৰষুণ বতৰত বিদ্যুতৰ তাঁৰ মাটিত চিঙি থকা পাইছোঁ বা পানীত পৰি থকা পাইছোঁ তেনেহ'লে আমি লগে লগে বিদ্যুৎ আৰোহীসকলক জনাব লাগে কথাখিনি আৰু জনাই তেওঁলোকক লগে লগে এইখিনি ঠিক কৰাৰ দায়িত্ব দিব লাগে গতিকে যিমান পাৰোঁ আমি আমাৰ কৰ্তব্য কৰিব লাগে যাতে সমাজৰো ভাল হ'ব আৰু আমাৰো নিজৰ ভাল হ'ব